আমাৰ ভাৰতবৰ্ষ যাবলগীয়া চাবলগীয়া বহুতো ঠাই আছে বহুত ধুনীয়া ধুনীয়া ঠাই আছে আমাৰ ভাৰতবৰ্ষ এখন বহুত ধুনীয়া ঠাই ভাৰতবৰ্ষত আছে যেনে ধৰক আমাৰ অসমতে অসমত কাজিৰঙা মানাহ ৰাষ্ট্ৰীয় উদ্যান মাজুলী তাৰপিছত আছে আপোনাৰ নাগালেণ্ডৰ বিভিন্ন জুকু ভেলি আপোনাৰ মণিপুৰ আছে ত্ৰিপুৰা আছে অৰুণাচলৰ আছে মেঘালয় আছে ছিকিমো আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুত ধুনীয়া ধুনীয়া ঠাই আছে তাৰ লগতেও ভাৰতৰ দক্ষিণ ছাইদেও আছে কেৰেলা আছে গোৱাত আছে বিভিন্ন ধৰণৰ পাঞ্জাৱত আছে বিভিন্ন ধৰণৰ চাবলগীয়া ঠাই আছে যেনে ধৰক আমাৰ অসমতে আমাৰ অসমৰ কাজিৰঙা কাজিৰঙা হ'ল এশিঙীয়া গঁড়ৰ কাৰণে বিশ্ববিখ্যাত ইয়াত চাবলগীয়া বহুতো ধ বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায় বিশেষকৈ এশিঙীয়া গঁড় এশিঙীয়া গঁড় চাবলৈ দেশ বিদেশৰ পৰা পৰ্যটক আহে সেইবোৰ চাইহি তাৰ চাই কৰি তাৰ স্মৃতি নিজৰ দেশলৈ লৈ ঘূৰি যায় মাজুলী মাজুলী চাবলগীয়া বহুতো ধুনীয়া ধুনীয়া বস্তু আছে যেনে আমাৰ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা সত্ৰ তাত স্মৃতি জড়িত হৈ আছে বহুত ধুনীয়া ধুনীয়া তাত মুখা অভিনয় কৰা হয় ভাওনা ৰাস পতা হয় মাজুলীত তেনেকৈ চাবলগীয়া আছে আৰু অসমততো চাহৰ কাৰণে বিখ্যাত চাহ বাগান চাবলগীয়া আছে কি ধৰণে চাহ প্ৰস্তুত কৰা হয় সেইবোৰ চাবলগীয়া আছে বহুত ধুনীয়া ধুনীয়া ঠাই আছে অসমত আপোনাৰ নাগালেণ্ডত নাগালেণ্ডতো এখন পাহাৰীয়া অঞ্চল ঠাই তাতো বহুত চাবলগীয়া বহুত বস্তু আছে তাৰ মানুহবোৰ চাবলগীয়া তাৰ সাজ পাৰবোৰ চাবলগীয়া লগতে আমাৰ অসমত অসমৰ সাজ পাৰবোৰ বহুত ধুনীয়া মুগাৰ সাজ পাৰ মেখেলা চাদৰ আপোনাৰ অসমত বিহু বিহুটো বিশ্ববিখ্যাত আপোনাৰ সাং সাংস্কৃতিক নৃত্য সেইবোৰ বহুত ধুনীয়া হয় চাবলৈ সেইবোৰ চাবলৈ বহুত দেশ বিদেশৰ পৰা পৰ্যটক আহে চাই ভাগ পায় যিহেতু অসমত আৰু থলুৱা খাদ্য খাদ্য জুতি লোৱাটো কথাই ক'ব নালাগে বাহিৰৰ পৰা মানুহ আহিলে তাৰ খাদ্য খাই পেলাইতো তাক বহুত ধুনীয়া ধুনীয়াকৈ তাৰ বিষয়ে কয় খাবলগীয়া বহুত আছে অসমত চাবলগীয়া আছে ঘূৰিবলগীয়া ঠাই আছে মই ভাবোঁ ভাৰতবৰ্ষ লেখিয়া এখন ৰাজ্যত আৰু পৃথিৱীৰ চাগৈ বেলেগ দেশত নাথাকে নাই তেনেকুৱা সুবিধা আমাৰ ভাৰতবৰ্ষত সেইবোৰ বহুত ধুনীয়া ধুনীয়া ঠাই চাবলগীয়া আছে এইবোৰ চাব পৰা এটা সুবিধা মই ভাবো আমাৰ কাৰণে সৌভাগ্য আমি এইবোৰ চাবলৈ পাইছোঁ আমাৰ ওচৰতে আছে যিহেতু